হয় নিশ্চয় মোৰ স্কুলীয়া জীৱন বুলি ক'লে প্ৰথম মই ক খ শ্ৰেণী বুলিয়ে ক'লোঁ আৰু প্ৰথম মা দেউতাই নাম লগাই দিছিলে এল পি স্কুলত কদম প্ৰাথমিক বিদ্যালয় তাৰপৰাই মই চতুৰ্থ শ্ৰেণীলৈকে পঢ়ি কদম হায়াৰ চেকেণ্ডেৰি স্কুলত ফাইভৰ পৰা মোৰ নাম লগাই তাতেই মই মেট্ৰিকটো দিলোঁ মেট্ৰিক দিয়াৰ পিছত হায়াৰ চেকেণ্ডেৰিও তাতে পঢ়িলোঁ প্ৰাইভেটকৈ পঢ়া হায়াৰ চেকেণ্ডেৰি পাছ কৰি মই তেজপুৰত আই টি আই এডমিছন কৰিলোঁ আই টি আই পঢ়ি থাকোঁতে বহুত নষ্টালজিক ঘটনাও ঘটিল সেইবিলাক এতিয়াও স্মৰণীয় হৈ আছে তাৰপৰা মোৰ বন্ধু ভালেকেইজন আছিলে আঁতৰৰে হয় যিহেতু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ময়ো লখিমপুৰ ডিষ্ট্ৰিক্টৰ আছিলোঁ মোৰ লগৰবিলাক শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াৰ ধেমাজিৰ আৰু তেজপুৰৰো আছিল আমি সিহঁতৰ ঘৰত ফুৰিবও গৈছিলোঁ আমাৰ যেতিয়া বন্ধ থাকে আমি শিৱসাগৰ যাওঁ শিৱসাগৰত গৈ ৰংঘৰ কাৰেংঘৰ তাত বহুত আমি এনজয় কৰিছিলোঁ ফুৰিছিলোঁ এতিয়াও মনত পৰে এতিয়া যিহেতু লগৰবিলাকৰ লগত সম্পৰ্কটো নাই সবেই এতিয়া এখন এখন সংসাৰ কৰি আছে যিহেতু তেখেতলোকৰ এতিয়া কণ্টেক নাই বৰ্তমান কেতিয়াবা কেতিয়াবা তেখেতলোকক চচিয়েল মিডিয়াত হয়তো দেখা পাওঁ এটা মে মেছেজ কৰিলেও তেখেতলোকেও সময় সুবিধা পাই উত্তৰ দিয়ে ভাল লাগে এতিয়াও মনত পৰি থাকে সেইবিলাক মানে এটা এতিয়াও স্মৰণীয় আৰু শিক্ষা জীৱনটো সেই তেনেকৈ আৰু সৰুৰপৰাই তেনেকৈ এতিয়াও আপোনাৰ স্মৰণীয় বহুতখিনি কষ্ট কৰি ইমানখিনি পাইছোঁহি আজি ক'বলৈতো বহুতেই মন যায় তথাপিতো ইয়াতে থুলমূলকৈ কৈ আৰু সামৰণিতো মাৰিছোঁ আৰু